যোৱা বছৰে মই এটা স্কুল বেগ লৈছিলোঁ বেগটো অনলাইন অৰ্ডাৰ কৰিছিলোঁ খুবেই ভাল আৰু ভাল কোৱালিটী তাৰ আজিলৈকে মই ব্যৱহাৰ কৰিয়েই আছো দোকানত কিনিব যোৱাতকৈ মই অনলাইনত অৰ্ডাৰত খুব কমতেই পালোঁ বেগটো